হেল্ল' কে বি ৰোড টেম্পু ষ্টেণ্ড হয়নে মই এঘণ্টা আগত এখন পানীগাঁও অভিমুখী এখন টেম্পুত আহি আছিলোঁ তাৰ পৰা এঙাৰখোৱাত মোৰ গন্তব্য স্থান আছিলে নামিবলগীয়া এঙাৰখোৱাত নামি যেতিয়া মই ঘৰ পাই আহি চাওঁ যে মোৰ মানিবেগটো নাই তাতে মোৰ বহু দৰকাৰী কাৰ্ড কিছুমান আছিল কিন্তু মোৰ টেম্পুখনৰ নম্বৰো মই সিমান চোৱা নাছিলোঁ গতিকে আপোনালোকে যিকোনো উপায়েৰে মানিপাৰ্ছটো বাৰু ঘূৰাই দিয়া ব্যৱস্থা কৰি কৰিলে ভাল পাম বুলি আশা কৰি আছোঁ